অ নমস্কাৰ কওক আছোঁ দিয়ক অ কিবা কামত ভাবিছিলে অ খবৰ ল'বলৈ অ আপোনাৰ ন'

অ মোৰ পথাৰখনো একে অ মোৰ পথাৰখনো গোটেই বগা পৰিলে অ দে হ'ব হয় তাকেতো এই হেৰি কৰিবচোন এই যিটো যে নগা হাবি কোনোবাই বন কয় সেইটো আপুনি তাত গুজি দিবচোন সেইটো দিলেও বোলে এটা মেডিচিনৰ কাম কৰে মই কিন্তু পুতি দিছোঁ হ'লেও ইমান সুফল পোৱা নাই কমত দৰবো মাৰিছোঁ তথাপিতো মই বহু ফল নাই পোৱা ও ও ও ও অ অ অ অ অ কিছুলোকে চেলেকা পোক কয় কিবা চৰহাপোক তেনেকুৱাও কয় আছিলে ন' সঁচাকৈ দেই মই একদম বিমোৰত পৰিছোঁ হৈছে তাকে কি কৰা যায় মই নাই খোৱা মই নাই খোৱা সেইটো বহন কৰে ন' ম মই নেযানো নহয় কথাটো লোকচান হ'ব এতিয়া কি আমি তেতিয়া পালোঁহেঁতেন নেকি চল যিটো খৰচ কৰিলে পালোঁ নকৰা যায় থকা নাই ও এইটো এইটো প্ৰাকৃতিক দৃশ্য হয় ও নেপালোঁ অ অ নাই সেইটো নাপালোঁ নাপালোঁ নাপালোঁ এতিয়া জানো সময় আছে বীমাৰ সময়তো নাই এতিয়া অ অ অ অ খেতি ও কওকচোন বাৰু অ হয় আমাৰো আছে যথেষ্ট আছে অ

নাই নাই নাই যুতীয়াভাৱে কৰিব পৰা যায় হয়

অ অ অ ও ও

ও ও ও ও

ৰ'ব সেইখিনি কৰিব গ'লে আপোনাৰ অভিজ্ঞতা আছেনে মোৰ কিন্তু নাই নহয় খেতি মোৰ কিন্তু আদৰ্শ হ'ব আদৰ্শ হ'ব হয় অ হয় হয় হয় অ নিশা হ'ল খেতি কৰিবলৈ এৰিয়ে দিলে

হয় হ'ব ওলাব এতিয়া আমি যোগাযোগটো ৰাখোঁ কিন্তু আপুনি আগবাঢ়িব লাগিব মোতকৈ মই আপোনাতকে পিছতহে যাম আপুনি আগবাঢ়িব যাওঁ এই সপ্তাহত এই সপ্তাহৰ শেষতে যাওঁ মকলা বহল মকলা বহল হয় ঠিক ঠিক ঠিক মই ঠিক কৰিম আকৌ কিবা কাগজ পত্ৰটো ল'বই লাগিব চাগৈ মাটি আছে নাই প্ৰমাণ অ ক'ত দিব হয়

মই তেতিয়া আজি আপোনাৰ দহ তাৰিখ অহা দহ পোন্ধৰ তাৰিখে যাওঁ

আমি গৈ আছোঁ

ঠিক আছে ঠিক আছে হ'ব দিয়া